মই এজনী সাধাৰণ ঘৰৰ ছোৱালী মোৰ নাম বুটু গগৈ দেউতাই খেতি কৰে

সৰুতে হোৱা বহুত অসুবিধাৰ বাবে সেইকাৰণে পঢ়া শুনা তেনেদৰে নহ'ল মেট্ৰিকটোকে পাছ কৰিব গৈ নোৱাৰিলোঁ একেবাৰে নিৰক্ষৰ বুলি ক'লেও ভুল নহ'ব গতিকে ঘৰত ভণ্টি এজনী আছে তাইয়ো দ্বায়িত্ব ল'ব লগা হয়

নিজে পঢ়িব নোৱাৰিলোঁ কিন্তু তাইক পঢ়োৱাৰ বহুত হেঁপাহ আছে ওচৰ চুবুৰীয়াৰ সৈতে মিলা প্ৰীতিৰে থাকোঁ লগত দুজনীমান আছে তাঁত বওঁ কেতিয়াবা মাছ মাৰিবলৈ যাওঁ আৰু ঘৰতে এখন শাক শাকৰ খেতি কৰিছোঁ এখন বাৰী কৰিছোঁ তেনেকৈ মা দেউতাক অলপ সহায় কৰি দিওঁ